হয় মই ডেইলী ডেৰ দুঘণ্টা খেলা ধূলা কৰোঁ আৰু মোৰ প্ৰিয় খেল হ'ল ফুটবল মই বেডমিণ্টনো খেলোঁ ক্ৰিকেট খেলোঁ আৰু বিভিন্ন ধৰণৰ খেল কিছুমান খেলোঁ আমাৰ ঘৰৰ ওচৰতে এখন খেলপথাৰ আছে সেই খেলপথাৰখনতে মই এদিন খেলি থাকোঁতে ফুটবল খেলি থাকোঁতে ঘপকৈ মোৰ ভৰিটোত অলপ দুখ পাইছিলোঁ দুখ পোৱাৰ পিছত মই ডক্টৰক দেখাব লগা হৈছিল বাৰু দেখাই মেলি ট্ৰিটমেণ্ট কৰি ভাল পালোঁ তাৰপিছতো মই মাজে মাজে খেলোঁ আৰু বেলেগ খেলো খেলি থাকোঁ বাৰু মাজে মাজে গধূলি হ'লে মই কেতিয়াবা কলেজৰ ষ্টেডিয়ামত বেডমিণ্টন খেলিব যাওঁ বা কেতিয়াবা আকৌ ক্ৰিকেট খেলোঁ আবেলি হ'লে তেনেকেই খেলা ধূলা কৰি থকা হয় আৰু অঁ এবাৰ আমাৰ এম জে ফুটবল ক্লাবৰ পৰা ডিব্ৰুগড়ত খেলিবলৈ গৈছিলোঁ তাত টুৰ্নামেণ্ট আছিল টুৰ্নামেণ্ট আমি খেলিব গ'লোঁ জইন কৰিলোঁ জইন কৰি ফাৰ্ষ্ট ৰাউণ্ডৰ খেল খেলিলোঁ তাৰপিছত ছেকেণ্ড ৰাউণ্ডৰ খেল খেলিলোঁ খেল ছেকেণ্ড ৰাউণ্ডৰ খেল এখনত খেলি থাকোতে আমাৰ আমাৰ ক্লাবৰে এজন মোৰ লগৰ হয় খেলুৱৈজন সি বহুত বেছি আঘাতপ্ৰাপ্ত হ'ল যিহেতু সি আঘাত হোৱাৰ পিছৰ পৰা তাক পিছত তাক লগতে আকৌ ডক্টৰৰ ওচৰত লৈ গ'লোঁ ডক্টৰৰ ওচৰত দেখাই মেলি তাক ভাল কৰালোঁ ভালকৰি আমি আনিলোঁ ভাল কৰাৰ পিছত সি ইমান বেছি মানে ভালকে খেলিব পৰা নহ'ল মানে কাৰণ তাৰ ভৰি এটা ভাগি গৈছিল তাৰপিছত বহুত মানে দুখ পাইছিল সি হ'লেও সি খেলি থকা মানুহে মানে খেল কেতিয়াবা এৰিব নোৱাৰে ন সি তাৰপিছৰ পৰা ফুটবল খেলটো ইমান নেখেলে বা বেলেগ খেল খেলিছিল ময়ো তেনেকে খেলোঁ মই বেডমিণ্টনটো প্ৰায় খেলোৱেই

আমাৰ ঘৰৰ ওচৰত এখন খেলপথাৰ আছে সেই খেলপথাৰখনত অলপ দিনৰ আগত লগত ফুটবল খেল তাত বহুতো টীম জইন কৰিছিল বাৰু ত্ৰিছটামান টীম জইন কৰিছিল আৰু আমাৰ ওচৰৰে মানে আমাৰ ঘৰৰ পৰা অলপ দূৰত এই আজালত এখন ক্ৰিকেট টুৰ্নামেণ্ট পাতিছিল ডে নাইট তাতো পঞ্চাছটা টীমে জইন কৰিছিল আৰু মই খেল মই নিজেও খেলোঁ আৰু খেল মই চায়ো বহুত ভাল পাওঁ খেল য'তেই নহওক মই য'ত যাব পাৰোঁ মানে তাত মানে খেল চাবলে হ'লেও যাওঁ বা জইন নকৰিলেও কেতিয়াবা চাবলে যাওঁ মেক্সিমামত মই জইন কৰোঁগেই আৰু এইবিলাকেই আৰু আমি খেলা ধূলা কৰি থাকোঁ এনেকে সময়বোৰ পাৰ কৰি থাকোঁ পঢ়া শুনাৰ লগতে খেলা ধূলা কৰি আগবাঢ়ি যাওঁ